তই বসন্ত এই আমি যে এটা গ্ৰুপ খুলিব লাগছিল গ্ৰুপ মানে এই গ্ৰুপ মানে কি চাৰি পাঁচজনমান মানুহ গোটাব লাগিব ফাৰ্ষ্টত অঁ চাৰি পাঁচজন মানুহ

হাঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ তাৰমানে সিহঁতক একেলগে লৈ একে কৈ তাৰপিছত একেলগে হৈ আমি ব্লকতলৈকে যাব লাগিব একদিন ব্লক এই ইহঁতক কোৱাৰ পিছত মানে দুইদিন দুই এক দিনৰ ভিতৰতে যাম যে আমি যে গ্ৰুপৰ থ্ৰুদি যে ট্ৰেক্টৰ চেক্টৰ কিবাকিবি দি আছে নহয় অঁ সেইটো এপ্লাই কৰি দিম আৰু এই ঠিকে আছে নহ'লে এই ইহঁতক কৈ কেনে না এই যে বিতোপন ঋকিহঁত টমটম যে আছে অঁ টমটমতে যাম দিয়ক ন অঁ অঁ অঁ অঁ অঁ অঁ অঁ দে হ'ব দে ন অঁ অঁ